নদীত ইত মাছ ধৰিবলৈ বহুতো প্ৰক্ৰিয়া ব্যৱহাৰ কৰা হয় নদীত শেৱালি মাৰি ঢেকীজাল পাতি এইবোৰেৰে মাছ ধৰা হয় নদীত জেং দিয়া হয় আৰু সেই জেং উঠাই মাছ ধৰা হয় আৰু সেই মাছ নদীৰপৰা বেপাৰীয়ে লৈ যায় আৰু আমাৰ ওচৰৰ ডাঙৰ মাছৰ বজাৰ বুলি ক'লে ধেমাজিৰ ডেইলি বজাৰ সপ্তাহিক বজাৰ পেগু বজাৰ নলনীপাম বজাৰ আদিত দাম যি ধৰণৰ মাছ বিচাৰে সকলো ধৰণৰ মাছ এই বজাৰ কেইখনত পোৱা যায়